ভাৰতবৰ্ষ এখন অতি বিশাল দেশ আৰু সেই বিশাল দেশ হিচাপে ভাৰতবৰ্ষৰ পৰিসীমাও বিস্তৃত আৰু সেই অনুপাতে দেখিবলৈ পোৱা যায় যে ভাৰতবৰ্ষৰ জলবায়ু এটা নিৰ্দিষ্ট নহয় প্ৰায় সকলো অঞ্চলতে ভাৰতবৰ্ষৰ জলবায়ু বেলেগ বেলেগ কোনোবা অঞ্চলত মৰুভূমি অঞ্চল আছে কোনোবা অঞ্চল গৰম কোনোবা অঞ্চল অতি সেমেকা অঞ্চল সকলোতকৈ বেছি বৰষুণ হোৱা ঠাইও আছে গতিকে যদি চাবলৈ যাওঁ ভাৰতবৰ্ষৰ জলবায়ু বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায় আৰু ভাৰতবৰ্ষৰ জলবায়ু আমাৰ অন্য দেশৰ বা অঞ্চলতকৈ কিছু পৃথক হোৱা কিছু পৃথক হোৱা দেখিবলৈ পোৱা যায় কাৰণ ভাৰতবৰ্ষ আগতে উল্লেখ কৰা হৈছে যে ভাৰতবৰ্ষ এখন অতি বিশাল দেশ আৰু বিশাল দেশ বা বিশাল অঞ্চল হিচাপে ইয়াৰ প্ৰতিটো অঞ্চলৰে জলবায়ুবোৰ ভিন্ন ভিন্ন হোৱা দেখিবলৈ পোৱা যায় যেনে ভাৰতবৰ্ষৰ সাগৰীয় অঞ্চলো আছে বা ভাৰতবৰ্ষৰ অতিকৈ বৰষুণ হোৱা অঞ্চলো আছে আৰু সেমেকা বা কৃষি প্ৰধান অঞ্চলত অতিকৈ নিৰ্দিষ্ট পৰিমাণৰ বৰষুণ হোৱা অঞ্চল য'ত কৃষি ভাল হয় তেনেকুৱা অঞ্চলো আছে অন্যহাতে কিছুমানৰ বৰ্ষাৰ অৰণ্যও দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত আৰু ভাৰতবৰ্ষৰ কিছুমান অঞ্চলত পাহাৰ পৰ্বত এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষৰ হিমালয় কাষৰীয়া অঞ্চলো আছে আনহাতে ৱেষ্টাৰ্ণ ঘাট পৰ্বতো আছে আৰু ভাৰতবৰ্ষত থৰ মৰুভূমিও আছে গতিকে ইয়াত সকলো ধৰণৰ প্ৰায় বিশ্বৰ প্ৰায়বিলাক জলবায়ুৰে কিছুমান উদাহৰণ দেখিবলৈ পোৱা যায় আৰু সেই কাৰণে ক'ব পাৰি যে ভাৰতবৰ্ষৰ জলবায়ু অন্য দেশতকৈ বা ভাৰতবৰ্ষৰ চুবুৰীয়া অঞ্চলৰ তুলনাত ভাৰতবৰ্ষৰ জলবায়ু ভিন্ন ভিন্ন গতিকে ভাৰতবৰ্ষৰ কোনো অঞ্চল যদি অতি সেমেকা কোনো অঞ্চল অতি গৰম আৰু সেই গতিকে সেই কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ জলবায়ু দেখিবলৈ পোৱা যায় আৰু সেই কাৰণে ভাৰতবৰ্ষৰ জলবায়ু অন্য দেশৰ তুলনাত পৃথক বা ভিন্ন বুলি উল্লেখ কৰিব পাৰি